হেল্ল' অঁ অঁ ঐ কেনে খবৰ হা অঁ এই বহুত দিন দেখা দেখিয়েই নাই তাকেতো ৰ'বা হেৰি কি ৰাসো আহিল নহয় নলবাৰী নলবাৰী হেন ৰাস নলবাৰী হেন ৰাস নলবাৰীত আছোঁ চাব যাব লাগিছিল এদিন তাকেতো এতিয়া কিহত কিহত যোৱা যায় গাড়ী ই ৰিক্সা এখন ভাড়া কৰোঁতে ই ৰিক্সা এখন ভাড়া কৰি যাওঁ কোনোবা এদিনা দিন বাৰ চাই দিনতে যাম না গধূলাকে যাওঁ অঁ তাকেতো গধূলাকৈ গ'লে অলপ পোহৰ চোহৰৰ হেৰিতো আছে আমি হেৰিও চাব পাৰিম মেলাখনো ভালকৈ চাব পাৰিম অলপ লাইট চাইট জ্বলি থাকিব অঁ তাকেতো মূৰ্ত্তি কেইটাতো কাৰেণ্ট কৰিব অঁ তাকেতো অঁ অঁ লাইটিং চাইটিঙো হ'ব তাৰপিছত আমি থিয়েটাৰো চাব পাৰিম

অঁ ৰবিবাৰলৈ দিনত যাব পাৰি দিনত যাই কিনে গধূলাকলেগি থাকি ৰাতি একেলগে থিয়েটাৰ চিয়েটাৰ চাই পেলাই গুচি আহিব পাৰি তাতে বহু কেইখন থিয়েটাৰ আহিব নহয় এইবাৰ হাঁ কি অঁ থিয়েটাৰ হেঙুল আইব তাৰপিছত এই এখন ৰাজতিলক তাৰপিছত এখান কি বা আছিল সূৰ্য থিয়েটাৰ এই সূৰ্য থিয়েটাৰখন থিয়েটাৰ আছে হেঙুলখন আছে এইহেন আন থিয়েটাৰ কেইখনতো চাবই লাগব বাকীতো আৱাহন গ'লেই আৱাহন গ'লেই কলেজ চুকতে তাতেতো আৱাহন আৰু নাহে অঁ কহিনুৰো আছে চাবা কুনি কুনি অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ কমতে নিব হেনকে যাব লাগিব তে নগেনৰ তাতে দে দে হ'ব দে হ'লেও একদিন হেৰি ৰবিবাৰে চাই ওলাওঁ ৰবিবাৰে যাওঁ দে দে দে দে হ'ব দে তাকেতো তাকেতো দে দে হ'ব দে হ'ব দে